হেল্ল' বৰঠাকুৰ ছাৰ নহয়নে মোক ছেমিনাৰ এখন আছিলে মানে মোক মানে এশিঙীয়া গঁড়ৰ বিষয়ে অকণমান মোক আপুনি জনাব পাৰিব নেকি বাৰু মই মানে মোক মি মিটিং আছিলে মানে মোক টু টুৱেলভৰ পৰা মানে এটা ছেমিনাৰ এখনত যাব লাগে মানে সেই ছেমিনাৰটো কাৰণে মানে আপোনাৰ লগত এটা যোগাযোগ কৰিব বিচাৰিছিলোঁ আপুনি অকণমান বুজাই দিলে মানে পৰামৰ্শটো পালে আপোনাৰ পৰা মানে অকণমান মোৰ সুবিধা হ'ব বুলি ভাবিছিলোঁ অঁ কওকচোন অঁ হয় ছাৰ

হয় ছাৰ মানে মানে এশিঙীয়া গঁড় মানে আমাৰ অসমতে বিখ্যাত কাজিৰঙাতে পোৱা যায় অঁ তাৰমানে অঁ হয় হয় হয় হয় হয় হয় হয় হয় হয় আৰু আপোনাৰ এনেই মেক্সি মেক্সিমাম আপোনাৰ গঁড়ৰ হে হেৰি কিমান আছে আপুনি মোক জনাব পাৰিব মুঠ এনেই অসমত এশিঙীয়া গঁড়ৰ

হয় হয় ছাৰ

অঁ খৰ্গটো কাটিকে নহ্ অঁ হয় অঁ আৰু আৰু অকণমান জনাবচোন ছাৰ হয় হয় হয় হয় আৰু মানে কি এতিয়া এতিয়া মানে বাহিৰৰ যে আপোনাৰ পৰ্যটক পৰ্যটকবিলাক আহে আমাৰ অসমত এশিঙীয়া গঁড়ৰ খাতিৰত আহে চাগে নহ্ ছাৰ

হয় হয়

হয় আৰু জানিবলৈ মন আছিলে আপোনাৰ গঁড়ৰ এনেই উৎপত্তিবিলাক কেই কেইবছৰৰ মূৰে মূৰে হয় এনেই

আৰু আমাৰ এশিঙীয়া গঁড়বিলাক এনেই বাহিৰ দেশলৈ চাপ্লাই চাপ্লাই দিয়া হয়নে এনেই এনেই দিয়া নহয় হয় হয় হয় অঁ হয় তাৰপিছত

চোৰাং চিকাৰী পৰা মানে হয় অঁ হয় সেইখিনি মানে সুৰক্ষা সুৰক্ষা দিছে চৰকাৰৰ ফালে পৰা মানে বহুত অঁ হয়

নাই নাই মই নাই জাষ্ট মই এই প্ৰজেক্টটো হোৱাৰ পিছতে মই যাম সেই খাতিৰত আপোনাৰ পৰা অলপ পৰামৰ্শ ল'ম বুলি আপোনালৈ মই ফোনটো লগাইছিলোঁ

হয় নিশ্চয় আপোনাক হয় হয় হয় হয় সেইটোৱে ঠিক আছে ছাৰ ইমানখিনি বুজাই দিয়াৰ বাবে ধন্যবাদ থাকিল ছাৰ